সাংস্কৃতিত আমাৰ মোৰ সংস্কৃতিটো হৈছে কাৰ্বি যিহেতু মই কাৰ্বি হয় গতিকে আমাৰ কাৰ্বি মানুহবিলাকে পল বনায় জাকৈ বনায় আৰু যিটো কাপোৰ কাপোৰ সেয়া আপোনাৰ পিনী বুলি কয় আৰু পেকক বুলি কয় সেয়া পিনীটো আপোনাৰ কি কয় ককাঁলত মাৰে আৰু যোনটো আপোনাৰ পেকক সেয়া আপোনাৰ কান্ধৰ পৰা এনেকে চাদৰৰ নিচিনা হয় খালি সেইখন সম্পূৰ্ণ চাদৰ নহয় এনেকুৱা মাৰিব লাগে আৰু ইয়াত কান্ধত লয় মানে এক চাইদে তেনেকুৱা মাৰিব পাৰি